কোনে কৈছে

অঁ অঁ আছে আমাৰ ডিব্ৰুগড়তে আছে এখন চকীডিঙত আছে বৃদ্ধাশ্ৰম তাৰপা এখন আছে খনিকৰত এতিয়া আপুনি বৃদ্ধাশ্ৰমত থাকিব বিচাৰিছে নেকি

যদি আপুনি থাকিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ লগত মই যোগাযোগ কৰিব লাগিব বৃদ্ধাশ্ৰমত থকা সুবিধাটো কৰি দিব পাৰিম তাৰ উপৰিও আজিকালি যে এনেকুৱা চৰকাৰৰ ফালৰ পৰা বৃদ্ধ পেঞ্চন দিয়ে সেই পেঞ্চনটো আপুনি পাই নাপায় বৃদ্ধ পেঞ্চনটো পোৱা নাই আপোনাৰ মানে পাছবুক আছে নাই আপুনি গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰিছিলে নেকি অঁ গাঁও পঞ্চায়তৰ লগত আপুনি যোগাযোগ কৰিব লাগিব তেতিয়া আপোনাৰ বৃদ্ধ পেঞ্চনটো দিয়া হ'ব অঁ তাপা যদি আপুনি বিচাৰে বৃদ্ধাশ্ৰমত থাকিবলৈ তেতিয়াহ'লে কথা পাতিব লাগিব আশ্ৰমৰ লগত চৰকাৰে এতিয়া অৰুণোদয় আঁচনি বুলি এটা ওলাইছে সেই আঁচনিটো আপুনি জড়িত হৈছেনে নাই হোৱা আপুনি সেই আঁচনিটোত দিয়া হৈছে আপুনি বৃদ্ধাশ্ৰমত থাকিলেও পাব চৰকাৰে বৃদ্ধাশ্ৰমৰ কাৰণে বৃদ্ধসকলৰ কাৰণে সেইটো সুবিধা কৰি দিছে বৃদ্ধাশ্ৰমত যদি আপুনি থাকে অৰুণোদয় আঁচনিৰ সুবিধাটো আপুনি পাব অঁ অঁ ঠিকে আছে অঁ অঁ মই ফোন কৰিম বাৰু